কলেজৰ লাইব্ৰেৰীৰপৰা এখন উপন্যাস আনিলোঁ উপন্যাসখনৰ নাম আছিল কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা উপন্যাসখন ঘৰত আনি পঢ়িব ইচ্ছা নাছিল কিন্তু উপন্যাসখন মেলি ললোঁ মেলি যেতিয়া পঢ়ি গৈ আছোঁ মই কাহিনীটোৰ ভিতৰত সোমাই সোমাই গৈ আছোঁ শেষত মোৰ উপন্যাসখন শেষ হ'ল তথাপিও মোৰ পঢ়িব ইচ্ছা গৈয়ে আছে মই পিছত দহবাৰ পঢ়িছোঁ উপন্যাসখন উপন্যাসখনৰ চন্দন গৌৰী চম্পা মায়া সকলোবোৰ চৰিত্ৰই মোৰ ভাল লাগিল তাৰ মাজৰে চম্পা চৰিত্ৰটোৱে মোৰ হিয়াত এতিয়াও কান্দি থাকে চম্পা এজনী সৰু ছোৱালী তথাপিও তাই আচাৰ আচৰণত ডাঙৰ ছোৱালী এজনী

ইমান সুন্দৰকৈ মানে চৰিত্ৰটো ৰূপায়ণ কৰিছে মোৰ এতিয়াও মনটোত কান্দি থাকে চম্পা চৰিত্ৰটোৱে মোৰ মন সলনি কৰিবলৈ বাধ্য কৰিছিল